অঁ আমাৰ ওচৰত মানে তেনেকৈ মাছমৰীয়া মাছমৰীয়া বুলি ৱ'ৰ্ড ক'ব পাৰি তেনেকুৱা নাই মানে তেনেকুৱা সম্প্ৰদায় নাই আমি ৰাজহুৱাকৈ মাছ মাৰোঁ আমি বেছিকৈ মাঘত মাঘত আমাৰ এখন বিল আছে বিলখনত আমি সমজুৱাভাৱে মাছ মাৰোঁ ৰাইজে একগোট হৈ আমাৰ ওচৰ চুবুৰীয়াবিলাকৈ তেনেকৈ মিলা প্ৰীতিৰে থাকোঁ আৰু আমি তেনেকৈ মাছ মৰা কাৰ্যসূচীক আমি একেলগে গোটেই ৰাইজে ওলাই দিওঁ মাছ মাৰোঁ আৰু যাতে মাঘ বিহুত মাঘ বিহুৰ উৰুকা দিনত আমাৰ মাছ ধৰা কাৰ্যসূচীটো লোৱা হয় মানে আমাৰ অঞ্চলভিত্তিত মানে ডাঙৰ এখন বিল আছে তাতে মানে এই মাছ ধৰা পৰ্বটো উদযাপন কৰোঁ আৰু উদযাপ মানে উৎসৱ বুলি তেনেকৈ নাই সেইবোৰেই আৰু মাঘ বিহুত আমি একেলগে মিলিজুলি মাছ ধৰি যাতে ৰাতিৰ আহাৰকণ মাছ ভাতেৰে পেটে ভাতে খাব পাৰোঁ আৰু আমি তেনেকৈ একেলগে বাস কৰোঁ আমাৰ যিখিনি অঞ্চল চিমেন চাপৰি চমকং অঞ্চল তেনেকৈ